সৰুৰেপৰাই মই মোৰ গান গোৱাটোকে জিৰণি সময়ৰ আটাইতকৈ ভাললগা কাম হিচাপে গণ্য কৰি আহিছোঁ আৰু যেতিয়া মই ঘৰত কেতিয়াবা চৰ্চা কৰোঁ বা ৰাতিপুৱা যদিহে মই গানৰ ওপৰত অকণমান চৰ্চা কৰাৰ বিষয়ে ভাবোঁ তেতিয়া মোৰ যদি চৰ্চা কৰাৰ সময়ত ভাগৰ লাগে বা ভাগৰুৱা যেন অনুভৱ হয় তেতিয়া মই প্ৰায়ে অকণমান গৰমপানী বা কেতিয়াবা সেই গৰমপানীৰ সৈতে অকণমান নিমখ যদি অলপ মিহলাই খাওঁ তেতিয়াহ'লে মোৰ পুনৰ সেই কণ্ঠৰ শক্তি ঘূৰি আহে আকৌ যদি মোক সুধা যায় যে কেনেকৈ মই নিজৰ কণ্ঠ সুৰক্ষিত কৰি ৰাখোঁ তেতিয়া সেইফালৰপৰা ক'বলে গ'লে মই প্ৰায়ে ঠাণ্ডা বস্তু খুৱাৰপৰা দূৰত ৰাখোঁ নিজকে যাতে কেতিয়াবা হঠাতে যদি মই কোনো অনুষ্ঠানত গীত পৰিৱেশন কৰিবলগা হয় তেতিয়া যাতে মই সেই নিজৰ উদ্যমেৰে বা হেঁপাহেৰে নিজৰ গানটো পৰিৱেশন কৰি পেলাই জনগনক আমোদ দিব পাৰোঁ গতিকে সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে নিজৰ কণ্ঠক কিছুমান বস্তুৰপৰা সদায় দূৰত ৰাখিব লাগিব আৰু সদায়ে নিজৰ কণ্ঠৰ সেই একেই গতি সদায় ৰাখিবৰ কাৰণে আমি সদায় নিজৰ ঘৰত ৰাতিপুৱাই হওক বা সন্ধ্যা সময়তেই হওক নিজৰ

কণ্ঠ অকণমান সময় দি পেলাই তাৰ ওপৰত প্ৰায়ে নিজৰ যিমানখিনি শক্তি আছে তাৰ প্ৰয়োগ কৰিব লাগিব যাতে সেই কণ্ঠৰ আমাৰ ভাগৰুৱা নাইকিয়া ভাগৰ নাইকিয়া হয় যাতে আমি নিজৰ সেই জিৰণি সময়ত নিজৰ ভালপোৱা কামতো পুনৰ পুনৰ নিজৰ সেই আগৰ উদ্যমেৰে কৰিব পাৰোঁ